নমস্কাৰ হয় মই এই প্ৰিয়ংকা তামুলিয়ে কৈছিলোঁ বকীয়ালৰ পৰা অঁ এই ভাৰত গেছ এজেঞ্চি নহয় জানো হয় অঁ এই মোক নতুনকে চিলিণ্ডাৰ সংযোগ এটা লাগিছিলে হয় আমি ইয়ালৈ নতুনকে আহিছোঁ মানে হয় আপোনালোকৰ গাড়ী আহে এইফালে চিলিণ্ডাৰ দিবলে অঁ মানে মোকো সেই ধৰি লওক ঘৰতে পোৱাকেই লাগে অনা নিয়াৰ অসুবিধা নোহোৱাকে আৰু হয় অঁ মোৰ মানে নতুনকে ঠিকনাটো আপোনালোকক জনাই দিবলেই কৰিছিলোঁ বাৰু হয় অঁ মোৰ আধাৰ কাৰ্ডৰ চাৰিটা নম্বৰ লাগে ন অঁ শেষৰ চাৰিটা হয় অঁ সাত আঠ ছয় পাঁচ হয় আৰু বুকিং ৰেফাৰেঞ্চ নম্বৰ এটা লাগিব অঁ অঁ হয় চি ভি এক্স ন শূন্য এক দুই হয় হয় মোৰ নতুন ঠিকনাটো বকিয়াল হাইস্কুলৰ ওচৰতে দুই নং বুঢ়াগোঁহাইখাট পৰে হয় দুই নং বুঢ়াগোঁহাই ঘাট বকিয়াল হাইস্কুলৰ ওচৰত হয় অঁ পিনক'ডটো আছে পিনক'ড সাত আঠ পাঁচ ছয় এক তিনি হয় অঁ এই মাহৰ পৰাই ল'ম হয় বাৰু ধন্যবাদ